লখিমপুৰ জিলাৰ মূল বিনোদনমূলক কাৰ্যকলাপ কৰিবৰ কাৰণে যিবিলাক সুবিধা আছে সেইসমূহ হৈছে উদ্যান খেলপথাৰ বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা মঞ্চসমূহ ইয়াৰ প্ৰথমতেই আমি লখিমপুৰ জিলাৰ মূল বিনোদনমূলক অনুষ্ঠানসমূহ অৰ্থাৎ বিভিন্ন ঠাইত থকা উদ্যানসমূহ আমি উল্লেখ কৰিব লাগিব লখিমপুৰ জিলাৰ মাজ মজিয়াত থকা গান্ধী উদ্যান বগীনদীৰ ওচৰত পদুমণি থানৰ আই থানৰ ওচৰত থকা পদুমণি উ পদুমণি উদ্যান আৰু নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত থকা নাওবৈচা গান্ধী উদ্যান বুলি আৰু এখন আমাৰ দেখা পোৱা যায় এই উদ্যানসমূহত অৱসৰ বিনোদনৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু ইয়াত ভৰ প্ৰৱেশ পথত প্ৰৱেশ পথত বিশেষ অধিক মাচুল লোৱা দেখা পোৱা নাযায় এটা ন্যূনতম মাচুল প্ৰৱেশৰ কাৰণে লোৱা হয় আৰু এই মাচুলসমূহ য'তদূৰ সম্ভৱ ইয়াৰ যিটো পৰিচৰ্য্যা কৰা হয় সেই পৰিচৰ্য্যা বিষয়ত দিশত খৰচ কৰা হয় আৰু এটা নতুনকৈ লখিমপুৰ জিলাত এভাগ আমাৰ লখিমপুৰ জিলাৰ সুবি ৰাইজৰ সুবিধাৰ কাৰণে নাৰায়ণপুৰত অসম চৰকাৰে বহুত কষ্টৰ ফলত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়ালে আৰু এই কলাক্ষেত্ৰটো বৰ্তমান প্ৰৱেশ পত্ৰ প্ৰৱেশৰ কাৰণে এটা ন্যূনতম মাচুল লোৱা হয় আৰু এই মাচুলটো অসম চৰকাৰৰ জৰিয়তে কৰা হয় আৰু ইয়াত য'তদূৰ সম্ভৱ খৰচ হয় কলাক্ষেত্ৰত পৰিচৰ্যাৰ ক্ষেত্ৰত তাতে বোধ কৰোঁ এই পইচাটো খৰচ কৰা হয় আৰু লগতে মাচুলটো ন্যূনতম হোৱাৰ কাৰণে আমাৰ ৰাইজৰ সুবিধা হৈছে গতিকে উদ্যানসমূহৰ ভিতৰত আমাৰ বৰ্তমান লখিমপুৰ জিলাত বিশেষ আৰু দেখা পোৱা নাযায় খেলপথাৰসমূহৰ সুবিধা আমাৰ যথেষ্ট আছে ইয়াত আমাৰ খেলপথাৰ বুলি ক'বলৈ যাওঁতে প্ৰত্যেকখন যিমানকেইখন বিদ্যালয় বিশ্ববিদ্যালয় আছে প্ৰত্যেকখন বিশ্ববিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোতে আমাৰ খেলৰ খেলপথাৰ উপলব্ধ আছে আৰু এই খেলপথাৰসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শাৰীৰিক তথা বিভিন্ন দিশত খেল প্ৰদৰ্শন কৰি যথেষ্ট উন্নতি হোৱা দেখা পোৱা গৈছে আৰু খেলৰ ক্ষেত্ৰতো আমাৰ লখিমপুৰ জিলাই বৰ্তমান যিখন লখিমপুৰ জিলাৰ মাজ মজিয়াত কমাৰ্চ কলেজৰ কমাৰ্চ কলেজৰ যিখন খেলপথাৰ সেই খেলপথাৰখনত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনুশীলন কৰি থকা দেখা পোৱা যায় খেলৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেক লখিমপুৰ জিলাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে আৰু যিসমূহ জনবসতিৰ ঠাই অৰ্থাৎ ব্যৱসায় বাণিজ্য কৰা ঠাই সেইসমূহৰ ওচৰতো এখন এখন খেলপথাৰ দেখা পোৱা যায় গতিকে এই খেলপথাসমূহত ছাত্ৰ ছাত্ৰীসকল তথা বিভিন্ন দিশত অনুশীলন কৰি বিভিন্ন পৰ্যায়ত খেল ধে খেলিবলৈ যোৱা দেখা পোৱা যায় আৰু এই খেলৰ যোগেদি বিভিন্ন দিশত ছাত্ৰ ছাত্ৰীয়ে নিজকে সংস্থাপন কৰিবলৈ কৰা দেখা পোৱা যায় আৰু আমাৰ লখিমপুৰ জিলাত কেইবাটাও মনোৰঞ্জনৰ কাৰণে চিনেমা হল দেখা পোৱা গৈছে এটা হৈছে প্ৰেৰণা চিনেমা হল বিহপুৰীয়া লখিমপুৰত আছে নক্ষত্ৰ চিনেমা হল আৰু এই চিনেমা হলসমূহত বিভিন্ন ধৰণৰ সময়ত বিভিন্ন বোলছবি আমাৰ ৰাইজে লখিমপুৰ জিলাৰ ৰাইজে উপভোগ কৰিবলৈ পায় এই সুবিধাৰ মাজত অৱশ্যে চিনেমা হলসমূহ সমূহত প্ৰৱেশৰ ক্ষেত্ৰত মাচুলটো যথেষ্ট আহে গতিকে সেইটো এটা ব্যৱসায় লাইনত থকা যিহেতু চৰকাৰৰ অধীনস্থ নহয় এটা ব্যক্তিগত খণ্ডৰ বস্তু গতিকে ব্যক্তিগত খণ্ডত থকাৰ কাৰণে মাচুলৰ প্ৰৱেশ মাচুলতো অলপ বৃদ্ধি হয় আৰু দ্বিতীয় কথা হ'ল কি আমাৰ ইয়াত বাগিচা বুলি ক'বলৈ গ'লে আমাৰ ইয়াত তেনেকৈ বাগিচা পোৱা নাযায় মাত্ৰ আমাৰ ইয়াত বগলী ৰিজাৰ্ভ বুলি এখন আছে সেইখনেই আমাৰ যথেষ্ট লালুকৰ আৰু বান্দৰদোৱাৰ মাজৰ পিনেদি গৈ বগলী ফৰেষ্ট ৰিজাৰ্ভ পোৱা যায় এই বগলী ফৰেষ্টতে আমাৰ অসম চৰকাৰৰ যথেষ্ট বন সম্পদ পোৱা যায় গতিকে আমাৰ এই লখিমপুৰ জিলাত বিশেষকৈ সকলো খেলৰ সুবিধাখিনি আমাৰ ইয়াত মানুহখিনি পাই আৰু বা খেলৰ ক্ষেত্ৰত আমাৰ লখিমপুৰ জিলা বৰ্তমান নাৰায়ণপুৰৰ এজন যুৱকে হৃদয় হাজৰিকা বুলি কয় ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ শ্বোটাৰ হিচাপে সন্মান লাভ কৰি আমাৰ নাৰায়ণপুৰলৈ তথা নাৰায়ণপুৰ তথা লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেখেতক আমি সকলোৱে চিনি পাওঁ গতিকে আমাৰ খেলে খেলৰ দিশত লখিমপুৰ জিলা যথেষ্ট আগবঢ়া বুলি আমি গৌৰৱাম্বিত কৰিব পাৰোঁ আৰু অৱসৰ বিনোদনৰ কাৰণে আৰু বিভিন্ন সভা সমিতিসমূহ মানে অনুষ্ঠিত কৰিবৰ কাৰণে বা বিভিন্ন আৰু বিশেষকৈ লখিমপুৰ জিলাত থিয়েটাৰসমূহ আমাৰ বি অসমৰ ভ্ৰাম্যমান থিয়েটাৰসমূহ অসমৰ যথেষ্ট প্ৰৱেশ ঘটে আৰু এইবোৰৰ যোগেদি আমাৰ ম মনোৰঞ্জন উপভোগ কৰা হয় থিয়েটাৰসমূহৰ ভিতৰত অসমৰ ভিতৰত থিয়েটাৰ হৈছে মনোৰঞ্জনৰ দিশত ভাল থিয়েটাৰ হৈছে ভাগ্যদেৱী থিয়েটাৰ বা আমাৰ আৱাহন থিয়েটাৰ আমাৰ ইয়াত এইটো অঞ্চলত বা লখিমপুৰ জিলাত যথেষ্ট মানে সমাদৰ লাভ কৰে আমাৰ লখিমপুৰ জিলাৰ বিনোদন কাৰ্যকলাপ তথা মনোৰঞ্জনৰ বিকল্পসমূহ এই বুলি আমি আমি ভাবোঁ